হয় কওকচোন অঁ তাকে কোনখন গাঁৱৰ পৰা কৈছে আপুনি অঁ কিমান পৰিছিল গছ পৰিছিল নেকি অঁ

অঁ অঁ কেতিয়াৰ পৰা কাৰেণ্টো নাই অঁ এই এই এই লোকেচনটো ক'ত আছে এই কোনটো এৰিয়াত অঁ অঁ গছপুৰীয়া অঁ অঁ অঁ ৰ'হ মই চাই লৈছোঁ দেই কাক পঠাব পাৰোঁ এই আপোনালোকে হেৰি কাম কৰিব গছ কটা মানুহ কেইটামান থৈ দিব এই ডাল চালবোৰ একেবাৰে কাটি দিলে ভাল আছিলে ধৰি লওক এই ট্ৰেঞ্চফৰ্মাৰ অঁ

নাই নাই এই হেৰি কাৰণে ধৰি লওক গোটেইখিনি কাটি থোৱাই আছে বাৰু বতাহ বৰষুণৰ কাৰণে

অঁ সেইটো তে ঠিক আছে মই চেষ্টা কৰি আছোঁ মানুহ পঠিয়াই আছোঁ ঠিক আছে ঠিক আছে অঁ